সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ সাধাৰণতে স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে আমাৰ গাঁৱত যেনেকৈ গাখীৰ বা ফল মূল ইত্যাদি যেনেকৈ কেঁচা পাচলি এনেদৰে যদি পৰিষ্কাৰকৈ সময়মতে খুওৱা যায় বা তেনেকৈ একেবাৰে সৰুকালত যদি কিনা জলপান নোখোৱাই মাকৰ গাখীৰ বা ভীমকল ইত্যাদিবিলাক খুৱাই ল'ৰা ছোৱালী চাফ চিকুণকৈ ৰাখি ডাঙৰ দীঘল কৰিবলৈ যায় তেতিয়া তেনেহ'লে ল'ৰা ছোৱালীবিলাকৰ স্বাস্থ্য ভালে থাকে বুলি মই অনুভৱ কৰোঁ